হেল্ল' মাই দা এই হেৰি নহয় এই কি কয় কি কৰি আছে এতিয়া ঘৰত আছে বাকী খবৰ খতি ভাল ল'ৰা পৰীক্ষা কেনেকুৱা হ'ল

তাৰ পাই অঁ ৰিজাল্টে ক'ব ৰিজাল্টে ক'ব ৰিজাল্টো ভালে হৈছে চাগে

ক'ত এতিয়া ল'ৰা ঘৰতে নে নে ক'ৰোবাত ফুৰিবলৈ গ'ল

শুই আছে

তাৰ পৰা এই ছোৱালীক কিহত এইবাৰ ক্লাছ ওৱানলৈ পাইছে ন তাইক কোন ইস্কুলত দিলে অঁ এই পানী গাঁৱত ডাঙৰ ইস্কুলখন দেখিছোঁ ভাল নে স্কুলখন ভাল তাৰ পৰা এতিয়া কথাটো হৈ গ'ল কি আপোনালৈ ফোন কৰিছিলোঁ মানে বিশেষ দৰকাৰ এটাত এই আমাৰ এই ৰাস্তাটো ৰাস্তাটো আপোনাৰ দেখিছেই নহয় এতিয়া এনেকুৱা অৱস্থা আছে চব ৰাস্তা বনাইছে মাছ জিয়াব পৰা হৈ যায় তাকেহে তাকে এতিয়া আমাৰ এতিয়াতো আগতে যিজন এম এল এ আছিলে সেইজনেতো কাম কৰিছিলে এতিয়া ডেকা কথা কৈছোঁ এতিয়া আকৌ আপোনাৰতো সমষ্টিটো চেঞ্জ হৈ থাকিলে আমিটো নাওবৈচাত পালোঁ গৈ এতিয়া আকৌ

এতিয়াতো এয়া নাওবৈচাত কোন আছিলে জানো বা এতিয়া তাৰপাছতো মোৰ মনতেই পৰা নাই নহয় জানো পাই কোন আছিলে মই ময়ো পাহৰি থাকিলোঁ নহয়

তাকে তাকে নহয় মই মাজতে দুজনমানৰ লগত গৈ আমাৰ এই হেৰিয়ালৰ ওচৰলৈ গৈছিলোঁ আমাৰ এজন লখিমপুৰ এজন তেওঁ গৈছিলোঁ তেওঁ মানে কি বোলে হেৰি কি হৈছে গ'ম পাইছা নাই কথাবিলাক সিহঁতে মানে এতিয়া নিজৰ সমষ্টিটো যেতিয়া কাট খাইছে বুলি গ'ম পাইছে প্ৰথমতে ঠিকে ক'লে মই চাম বাৰু মোৰ ফাণ্ড আহিব এম এল এ ফাণ্ডৰ পৰা নেক্সট কি কৰিব পাৰি অলপ কৰি মেলি মানে ৰাস্তাটো ঠিক কৰি দিয়া কথা ৰিপেয়াৰিং কৰাৰ কথা তেওঁ কৈছিলে কিন্তু এতিয়া নো আৰু ক'ত গৈ লাভ হ'ব এতিয়াতো তাৰ পিছতো এবাৰ গ'লোঁ মই আৰু লগৰ এজনৰ লগত দুবাৰমান গ'লোঁ কৰি

মানে ভাল আছিলে তেতিয়া সেই মই গৈছিলোঁ এবাৰ পিছত সেই তাৰ কথাৰ মাজতে মানে এই চাহ তাহ খাব দিলে হেৰি কৰিলোঁ মেলিলোঁ কথা বতা পাতিলোঁ ভাল বেয়া কিবা কিবি তাৰপিছত ইলেকশচন চিলেকশচনৰ কথাও ওলালে কিবা কিবি ইয়াৰ মোৰ লগটোৰ লগত মানে বহুত ভাল মানে সি ইলেকশ্যনত হেল্প চেল্পবােৰ কৰি মেলি দিয়ে তাৰ পৰা বাকী তাৰ বিজনেছ আছে মানে বিজনেছ থাকিলেতো পলিটিচিয়ান বিলাকৰ লগত আৰু অকণমান আপোনাৰ হেৰি কৰি থাকিব ভালে থাকিবই লাগিব গতিকে সি সেইদিনাখনি মোক লগ লগে বোল বোলো পংকজ হেৰি অ'ৰ পৰা আহোগৈ এই ডেকা ওচৰৰ পৰা আহোগৈ মই বলো বোল আহো তাৰ পিছত গৈ মেলি এই কথা পাতিলো মই তেতিয়া মানে কথা খুব প্ৰসংগতে কথাটো উলিয়ালো বোলো আমাৰ ৰাস্তাটো এইকন দাদা এনেকুৱা এনেকুৱা কথা তাৰ পৰা ৰাস্তাটো আপুনি আপোনাৰ গোটেই সমষ্টি ৰাস্তাটো একদম ধুনীয়া কৰিয়ে দিলে আমাৰ ৰাস্তালৈ নো এতিয়ালৈ কেলে একো এটা কৰিব পৰা নাই তাত তেওঁ ক'লে বোলে এইবাৰ মই চাওঁ কি কৰিব পাৰি মোক ফাণ্ড আহিলে এবাৰ মই হেৰি কৰিম কামটো অকণমান আগ বঢ়াম বাৰু তাৰ পৰা এতিয়া সেইদিনাখনি লগৰটোৰ লগত আকৌ এবাৰ এনেইে মানে এনেই গ'লোঁ আউ তেতিয়া ক'লো তেওঁ মানে যিটো কথা গম পালোঁ মই তেওঁ মানে এতিয়া এই ক'লে কথাটো প্ৰসংগত বোলে এতিয়াতো মোৰ এইটো সমষ্টি নপৰিবই এতিয়া তোমালোকতো বোলে নাওবৈচা সমষ্টি পালা গা এৰা মন্তব্য দিয়া নিচিনা হৈছে কথাতে গম পাইছা নাই আমাৰ ভোটটো তেওঁ এতিয়া কামত নাই গতিকে নো আমাৰ কামলৈ তেওঁ কেলে মাথা মাৰে আমাৰ ভোটটো কামত আহিব এতিয়া নাওবৈচা সমষ্টিত হে বনাই দিয়ক

আহি আছে আহি আছে

তাকে তাকে মন নাজাৱ

সেইটা কথা

তাকে এতিয়া কথাটো হৈ গ'ল কি কথাটো হৈ গ'ল কি এতিয়া সেইটোৱে কথাটো আমি এতিয়াতো তালৈ যাব লাগিব নাওবৈচা সমষ্টি এম এল এ ওচৰলৈ এতিয়া আপোনাৰ মই তেওঁলোকৰ বৰ বিশেষ মইতো কোন মই তাকো পাহৰি থাকিলোঁ এতিয়া আপুনি কোনোবা ভাল তেনেকুৱা নাওবৈচাৰ ফালৰ কোনোবা এনেকুৱা হেৰি আছে নেকি লগৰ কোনোবা আছে নেকি এনে ধৰি লওক জানিলে আৰু এম এল এ অকণমান খাছ মানুহ বিচাৰিব লাগিব যাতে তেওঁৰ কথা শুনে বা নহ'লেতো এনেইে আপোনাৰ টাইম দিব লাগে নিবিচাৰিব বহুত বিজি দেখুৱাইতো বিজি নাথাকিলেও বিজি দেখুৱাই গতিকে আপোনাৰ এই অঁ

সেইটো এতিয়া মানে সুচল কৰি দিব লাগে সেই বুলি এখন মানে এপ্লিকেশ্যন এখন লিখি আমি চবৰে চৰি তহি কৰি লগত লৈ যাব লাগিব অঁ লগত মানুহো লৈ যাম মানুহ অঁ ন ন দুটা মানুহ কেনেকে হ'ব মানুহ অলপ মানুহ যিমান গেডাৰিংটো পাব মানে মানে বহুত বেছিও নালাগে ধৰি লওক দহজনমান মানুহ লৈ গলে হ'ব যিমান মানুহ লৈ গৈ অকণমান ভালকৈ কথাটো কৈ দিলে পঞ্চায়ত ইলেকশচনটো আহি আছে আগত ছাব্বিছৰ ইলেকশচনো আহি আছে এম বি এম এল এ ইলেকশ্য়ন বিধানসভা ইলেকশ্যন গতিকে এই এইবিলাক হেৰিয়াতে অকণমান হেঁচা এটা দিলে কামটো অকণমান হ'ব নেকি নে কি কয়

তাকে

অঁ সেইটোৱে কথাটো তাকে এতিয়া কথাবিলাক মানুহখিনিৰ লগত আলোচনা কৰিব লাগিছিলে এতিয়া কেনেকৈ কি কৰা হয় মানুহখিনিৰ লগত আলোচনাটো কেনেকৈ কৰা হয় ক'ত গোট খোৱাৰ ব্যৱস্থাটো কৰিব এতিয়া মানুহবাৰে অঁ লৈ লওক দুটামান আৰু ওচৰ পাঁজৰ মানুহ

জনাব লাগিব জনাব লাগিব তাকে এতিয়া চবৰে মানুহখিনি আলোচনা কৰি আপুনি এটা কাম কৰক আমাৰ ধৰি লওক ওচৰ গাঁও কেইখনৰ মানুহৰ আপোনাৰটো লগৰ এইখিনি চৰতে চব গাঁৱতে মানুহ আপোনাৰ লগৰ আছে বা মোৰো আছে বাৰু আপুনি অকণমান কথাবিলাক ফোনযোগে আলোচনা কৰক যে এনেকৈ এনেকৈ আমি ভাবিছোঁ আমাৰ গাঁৱৰ মানুহ যাম আমি আলোচনা কৰিম আৰু তহঁতৰ গাঁৱৰ ফালৰ পৰাও মানে গাঁৱৰ ৰাইজৰখিনি প্ৰতিনিধিত্ব কৰি যেনেকৈ পাৰো মানুহখিনি অকণমান লৈ পেলাই নি পাঁচ ছয়জনমান মানুহ প্ৰত্যেকখন গাঁৱৰ পৰা হ'লেও হ'ব বা আমাৰ গাঁৱৰ পৰা

সেইটোৱ কথা এতিয়া সেয়া সেইটোৱ কথাটো এতিয়া তেতিয়া আপুনি ফোন কৰিব কথা পাতিম আমি আপুনিও গোটাব ময়ো কথা পাতিম আপুনিও কথা পাতিব মানুহ চব যাম বুলিয়েই ক'ব অঁ যাম যাম তহঁতি ঠিক কৰ ঠিক কৰ যিদিনাখিনি আপুনি লগ ধৰিব সেইদিনাখিনি মই আজি নোৱাৰিম নহয় মই আমুকলৈ যাবলৈ আছে তামুকলৈ যাবলৈ আছে লাষ্টত গৈ পেলি আপোনাৰ এই কেইটামান মানুহ লৈ যাব লাগিব ঠিক আছে হ'ব হ'ব ঠিক আছে অঁ